মই ফেচবুক টুইটাৰ বা ইনষ্টাগ্ৰামৰ দৰে সামাজিক মাধ্যমৰ প্লেটফৰ্মবোৰ ব্যৱহাৰ কৰিছোঁ ইয়াত মই বহু ধৰণৰ ভিডিঅ' ফটো বা মোৰ চিনাকি লোকসকলে কৰা প'ষ্টবোৰ চাব পাৰোঁ মই ফেচবুক বা টুইটাৰ বা ইনষ্টাগ্ৰামত দেশ বিদেশৰ খবৰসমূহ ল'ব পাৰোঁ লগতে মই মনোৰঞ্জনৰ বাবে বহু ধৰণৰ ভিডিঅ' ফ'টো আদিও চাব পাৰোঁ মই ইয়াত মোৰ চিনাকিসমূহৰ ফটো ভিডিঅ' আদি চাই ভাল পাওঁ মই ফেচবুক ইনষ্টাগ্ৰামত মোৰ নিজৰ ফটো মোৰ পৰিয়ালৰ ফটো আদি মই প'ষ্ট কৰোঁ লগতে টুইটাৰত মোৰ মনৰ কথা বা কিছুমান কবিতা আদি মই প'ষ্ট কৰোঁ মই দৈনন্দিন জীৱনত প্ৰায় চাৰিৰ পৰা পাঁচ ঘণ্টা ইনষ্টাগ্ৰাম টুইটাৰ ফেচবুক আদিত ব্যৱহাৰ কৰোঁ এইবোৰ ব্যৱহাৰ কৰি মই মোৰ মনোৰঞ্জন বা সময়সমূহ কৰিব পাৰোঁ ফেচবুক টুইটাৰ বা ইনষ্টাগ্ৰামৰ ওপৰত ভাল পোৱা মোৰ কথাসমূহ হৈছে ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰত মই বহু ধৰণৰ খা খবৰ ল'ব পাৰোঁ আৰু মই মোৰ নিজৰ চিনাকি বা মোৰ নিজৰ পৰিয়ালৰ লগত মই অতি সহজতে সম্পৰ্কিত হৈ থাকিব পাৰোঁ আৰু তাৰ লগতে বহু ধৰণৰ মনোৰঞ্জনৰ ভিডিঅ' বা ফটো মই তাত উপলব্ধ কৰিব পাৰোঁ লগতে মইও মোৰ নিজৰ প্ৰতিভাসমূহ ফেচবুক টুইটাৰ বা ইনষ্টাগ্ৰামত প্ৰদৰ্শন কৰিব পাৰোঁ ফেচবুক বা টুইটাৰ বা ইনষ্টাগ্ৰাম ইয়াৰ ওপৰত মই বেয়া পোৱা কিছুমান কথা হৈছে এইসমূহ প্লেটফৰ্মত বহু ধৰণৰ ভুৱা তথ্যও প্ৰচাৰ কৰা দেখা যায় যেনে ফেচবুক টুইটাৰ আদিত কিছুমান ভুৱা বাতৰি প্ৰচাৰ হয় যিবোৰৰ বাবে এখন সমাজত বহু ধৰণৰ ভুৱা কথা প্ৰচলিত হয় ফলত লোকসমূহ বহু ধৰণৰ অন্ধবিশ্বাস কুসংস্কাৰ আদিৰ পৰা বলি হ'বলগীয়া হয় বৰ্তমান সময়ত ফেচবুক টুইটাৰ ইনষ্টাগ্ৰামত বহু ধৰণৰ সৰু ল'ৰা ছোৱালী বা সৰু ছাত্ৰ ছাত্ৰীয়ে নিজৰ সময় নষ্ট কৰি লৈ তেওঁলোকৰ শিক্ষাগত দিশত আগবাঢ়িব পৰা নাযায় দেখা যায় অৰ্থাৎ তেওঁলোকে অধিক সময় ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ আদি ব্যৱহাৰ কৰে তাৰ বাবদ তেওঁলোকে নিজৰ অধ্যয়নত সময় দিব নোৱাৰে আৰু পৰীক্ষাত বা তেওঁলোকৰ অধ্যয়নত এটা বেয়া দৃষ্টি বা বেয়া গুণ দেখা পোৱা যায়